অঁ যোৰহাট নিলিমা ৰেষ্টুৰেণ্ট হয়নে অঁ আপোনালোকৰ ৰেষ্টুৰেণ্ট আজি খোলানে বন্ধ খোলা ন অঁ আপোনালোকৰ তাত কি কি খাদ্য সামগ্ৰী উপলব্ধ বাৰু অঁ চাওমিন ৰোল মটৰ পনীৰ বিৰিয়ানী পিজা এই খাদ্য সামগ্ৰীখিনি তাত পাইনে বাৰু অঁ পিছে আপোনালোকৰ তাৰপৰা চৰাইবাহীলৈ ডেলিভাৰী হয়নে নহয় অঁ হয় ন অঁ তেন্তে মোক এইখিনি খাদ্য সামগ্ৰী দিব পাৰিব নি অঁ মোৰ লোকেশ্যনটো আপোনাৰ নম্বৰত পঠিয়াই দিম অঁ অঁ ঠিক আছে দিয়ক